হেল্ল' শুনিছোঁ ক এনেই আছোঁ হয় হয়

ঘৰত ভালে আৰু আপুনি খোৱা বোৱা কৰিলেনে

আজি আলু দালি তাৰপিছত কণী আছিলে ঘৰৰ মানুহে এনেই আছে অইলৰ এপ্লাই নাই কৰা কৰা নাই আগতে নাই কৰা

অঁ আছে আছে

দিয়া হ'ল আৰু

অঁ বৃদ্ধ পেঞ্চন নাপায় হয় অঁ এইবাৰ কৰিব লাগিব অঁ জনাই দিম বাৰু অঁ হ'ব দিয়ক